এ শৰ্মা দা নহয় জানো এ শৰ্মা দা কথাটো হৈছে যে সেইদিনাখন মই আপোনাক গাহৰি অৰ্ডাৰ দিছিলোঁ আপুনি মোক গাহৰিৰ ঠাইত কুকুৰা অৰ্ডাৰটো কেলেই দিলে

হয় আপোনাক সেইদিনাখন মই গাহৰি তিনি প্লেট অৰ্ডাৰ দিছোঁ আপুনি সেই গাহৰি তিনি প্লেটৰ অৰ্ডাৰৰ ঠাইত ভাল পেকেটিঙো কৰা নাই আৰু আপুনি কুকুৰা মাংস দিছে মইটো আপোনাৰ মানে সেইটো অৰ্ডাৰ দিয়া নাছিলোঁ না মই যিটো অৰ্ডাৰ দিছোঁ আপুনি সেইটো দিব আপুনি ইমান মনোযোগ নিদিলে কেনেকে হ'ব আপুনি এই কথাটো হৈছে সেইদিনাখন আপোনাৰ অৰ্ডাৰটো দিওঁতে আপুনি নাছিলে কোনোবা এজন আপোনাৰ ষ্টাফ নাম চাম নাজানো কোনে কৈছে তেওঁলোকেটো ফোনটো ধৰিছে না কেলেই লিখি লোৱা নাছিলে জানো হয় হয় মই বৰাই কৈ আছোঁ হয় মই গোলাঘাটৰ টাউনৰে এই চানমাৰীৰপৰা কৈ আছোঁ আপুনি মোক সদায় হয়তো আপুনি সদায় আপুনি পাই থকা মানুহজনকে যদি এনেকুৱা কৰে কেনেকে হ'ব কওকচোন এই আপুনি অইন কাষ্টটমাৰকো কৰে নেকি এইটো কথা আপুনি সেইদিনাখন মোৰ কি বিলৈই হৈছে আপুনি গম পোৱা নাই যিজনে কুকুৰা নাখায়েই তেওঁক আনি পেলাই আপুনি কুকুৰা মাংস দিছে মই খুলি চাইছোঁ দেখিছোঁ এইটো এটা ডাঙৰ মানে বেষ্টেক এই এনেকুৱা হ'লে আপোনালোকৰ দোকান মই কিন্তু মাৰ্কেটিঁং কৰিম দেই কথাটো এনেকে নহয়টো কথাটো যে আপোনালোকক অৰ্ডাৰ কিবা এটা দিম আপোনালোকে ডেলিভাৰী কিবা এটা কৰিব আৰু মই এইটো পেকেটিঙৰ পইচা কিন্তু মই পেমেণ্ট নকৰোঁ আপোনাৰ মই তেনেকে পেকেটিং কৰি থৈ দিছোঁ আপুনি ল'ৰা লগাই পঠিয়াই আপুনি লৈ যাবহি আৰু মোৰ মেইন অৰ্ডাৰটো আপুনি কেনচেল কৰি দিব মই এতিয়া কি কৰিম কওকচোন অ' মোৰ গ'ল গৈ ফেৰ্ন্ড কেইজন আহিছিলে গ'লগৈ তেওঁলোকক মই মানে সেইদিনাখন বোলো আমি ফূৰ্তি কৰিম অকণমান আপুনি গোটেই মানে প্ৰ'গেমটোৱেই আপুনি নষ্ট কৰি পেলাইছে ই ইমান আনকনচিয়েছ হ'লে কিন্তু কথাটো হৈছে ইমান আনকনচিয়েছ হ'লে আপোনাৰ কিন্তু ষ্টাফটো এনেকে ৰাখিলে নচলিব নহয় আৰু কাক কাক কৰে কি জানো সেইদিনা লগত আপুনি পেকেটিং প্লেট হেৰি কেইখন প্লেটকেইখনো নিদিলে ভালকে অৰ্ডাৰটোৱেই ডিছপ্লিছ ডিছমিছ হ'লে কি হ'ব আপুনি কওকচোন এইটো উচিত নহয় না মানুহ এজনে আশা কৰি বস্তু এটা অৰ্ডাৰ দিয়ে আশা কৰি অৰ্ডাৰ দিয়া বস্তুটোত যদি আপুনি তেনেকুৱা কৰিবলগীয়া হয় আপোনাৰ কিন্তু ফিউচাৰ দোকানৰ বাবে বৰ ভাল বুলি নধৰো দেই মই পোনপটীয়াকৈ কৈ দিয়া মানুহ কাৰণে আপোনাক কৈ দিছোঁ আৰু কথাবোৰ কিছুমানে হয়তো মানে নক'ব পাৰে মই আৰু যি কওঁ আপুনি জানেই আৰু মুখা মুখিকৈ কৈ দিছোঁ আৰু আপুনি আগলৈ সেই কথাটো নজৰ ৰাখিব আৰু সকলোকে কিন্তু এই কামটো আপুনি নকৰিব হয় হয় আপুনি এই কামটো ভুলটো নকৰিব আৰু অৰ্ডাৰ দিওঁতে আপুনি চিডোল বনাই ল'ব যিটো চিডোলৰ যোগেদি আপুনি আচলতে কালে কি বস্তু আহিছে আপুনি আপডেটেই নকৰে আপোনাৰ মানে হেৰিয়ে শিকোৱাই নাই কৰ্মচাৰী কেইজনক আপুনি লাইবোল হয় আপুনি লাইবোল তেওঁলোকক মই নধৰো নহয় আপোনাকে নধৰি তেওঁলোকক ক'ত ধৰিম আপুনি অউনাৰ আপুনি ঠিক কৰিব লাগিব হয় হয় এইবাৰ মই আপোনালৈ মই বস্তুটো ঘূৰাই ৰাখিছোঁ যদিও আপোনাক এইবাৰ এচকিউচ কৰিছোঁ মই কিন্তু ছেকেণ্ড টাইম আপুনি এইটো কাম কিন্তু কাকো নকৰিব ঠিক আছে দেই হ'ব